অ হয় তই কোনে ক'লি বাৰু অ বহুত দিনৰ মূৰত কৰিলিনে অ তোৰ ভালনে ঘৰতে আছোঁ অ খৰৰ খাতি কেনেকুৱা

ল'ব লাগিবতো আৰু সেইকেইটা বস্তু ঠিক আছে বাৰু নাই নাই পাই বুলিয়েই গ'লে একো নকৰে আমাৰ দেউতাই তই কৰি দিবি মই তেতিয়াহে ওলাব পাৰিম সোনকালে

ভালে হ'ব দে হ'ল হ'ল হ'ব দে